ৰন্ধনক পেছা হিচাপে ল'বলৈ হ'লে প্ৰথমে শিকিবৰ কাৰণে এড এখন মানে প্ৰতিষ্ঠান বিচাৰিব লাগিব আমাৰ ইয়াত আছে মঞ্জু আখল ঘৰ বুলি এটা প্ৰতিষ্ঠান আছে তাত গৈ বহুতে শিকে বহুতে প্ৰশিক্ষণ লৈছে ৰন্ধনৰ ওপৰত বহুতো তাত ব্যঞ্জন ব্যঞ্জনৰ প্ৰশিক্ষণ দি থাকে তাত ছো বহুত ল'ৰা ছোৱালী বহুত বয়োজ্যেষ্ঠ মহিলায়ো তাত ল'ৰা মানে বয়োজ্যেষ্ঠ মানুহো মানে কিছুমানৰ এনেকুৱা চখ থাকে শিকা তেওঁলোকে যায় তাত শিকে আমাৰ অসমীয়া ময়ো এদিন তেনেকৈ গৈছিলোঁ তাত যাওঁতে মই এটা অসমীয়া থলুৱা খাদ্য মানে খাৰৰ জাতিলাও খাৰ বনাইছিলে তেওঁলোকে মই তাত দেখিবলৈ পাইছিলোঁ জাতিলাওখিনি সৰু সৰুকৈ তেওঁলোকে টুকুৰাকৈ কাটি লৈছিলে আৰু এখন কেৰাহি তেওঁলোকে জাতিলাওখিনি প্ৰথমে বইল কৰি লৈছিলে মানে সিজাই লৈছিলে তাৰপাছত তেওঁলোকে সিজোৱা পিছত তেওঁলোকে এখন কেৰাহিত অলপ দুই চামুচমান তেল দি তাতে তেওঁলোকে দুটামান সৰিয়হ ফুটাই লৈছিলে সৰিয়হৰ লগত তেওঁলোকে অলপ পিঁয়াজো দিছিলে লগতে অলপ নহৰু পেষ্ট দিছিলে তাৰপাছতে তাত জাতিলাওখিনি পেলাই দিছিলে আৰু খাৰখিনি আগতেই তেওঁলোকে তৈয়াৰ কৰি লৈছিলে আমি ভীমকল যে খাওঁ তাৰে বাকলিখিনি শুকুৱাই থৈ পিনি সেই ভীমকলৰ বাকলিখিনি শুকান বাকলিখিনি জুইত পুৰি তেওঁলোকে প্ৰথমে পানীত জুবুৰিয়াই অলপ সময় ৰাখি থৈ আধা ঘণ্টামান খাৰখিনি উলিয়াই লৈছিলে তাৰপাছতে সেই উতলি থকা জাতিলাও তৰকাৰীখিনিত সেই খাৰখিনি দি দিছিলে খাৰখিনি দিয়াৰ পাছত লগত দুটা কেঁচা জলকীয়াও কাটি দিছিলে তাৰপাছতে সিজি আছে যেতিয়া নমাবৰ টাইম হ'ল তেতিয়া তেওঁলোকে তাত অকণমান কেঁচা মিঠাতেল দুই চামুচমান কেঁচা মিঠাতেল দি দিছিলে আৰু ধুনীয়াকৈ লৰাই পিনি অলপ কেঁচা ধনিয়া পাত দি পিনি ঢাকি থৈ দিলে মই সেইটোৰে ব্যঞ্জন তাত শিকিলোঁ তেনেকৈ তেওঁলোকক বনোৱা মই দেখি আহিলোঁ আৰু লগতে কুকুৰা মাংসৰো সিজোৱাৰো মই এটা ব্যঞ্জন দেখিলোঁ একদম সহজভাৱে তেওঁলোকে বনাইছিলে কুকুৰা মাংসখিনি প্ৰথমে তেওঁলোকে এটা পাত্ৰত লৈ অলপ আদা নহৰু পেষ্ট বনাই তাত দি পিনে অকণমান হালধি অকণমান নিমখ আৰু অলপ কেঁচা তেল আৰু এটা পিঁয়াজ দি মঠি আধা ঘণ্টামান ঢাকি থোৱাৰ পিছত তেওঁলোকে কেৰাহিত অলপ তেল দি পিনি মাংসখিনি ভাজিলে ভজাৰ পিছতে অলপ যেতিয়া ৰঙছুৱা হ'ল ৰঙছুৱা হওঁতে তেওঁলোকে অলপ পানী দি উতলাই পানীটো শুকুৱাই দিলে তাৰপাছত যেতিয়া তলৰ পৰা সেই পানী শুকাই তলৰ পৰা যেতিয়া তেলটো বিৰিঙি আহিলে তেতিয়া সেই ব্যঞ্জনখন হ'ল বুলি তেওঁলোকে নমাই থ'লে আৰু মই তাত গৈ সেই দুটা ব্যঞ্জনৰ শিকি আহিলোঁ